ধৰিব পৰা নাই ছাগৈ তুমি মই ভণ্টী অঁ কেনেকুৱা ভালনে খবৰ অঁ ঠিকে আৰু বহুত দিনৰ মূৰত মই তিনিচুকীয়াত আছোঁ তাৰমানে আহিছোঁ তাৰপিছত এই লগৰবিলাকলৈ মনত পৰিলে তাৰপিছত তোমাৰ কথাও ভাবিলোঁ তাৰপিছত এটাৰ পৰা নম্বৰটো পালোঁ যেনিবা তোমাৰ সেইকাৰণে কৰিলোঁ আৰু এনেই ভালেই আছা নহয় মই এটা কথা কোৱাচোন এই চিধা মানে কথাটোৱেই শুধিছোঁ আৰু ক'ৰবাত লগ কৰি এনে অলপ সময় কাৰণে আমি লগ কৰি পাৰিম নেকি কথা কথাও পাতিম লগৰ যদি দুই এজন লগ পাই কোনোবা এটুকুৰা ঠাইত ধুনীয়া ঠাইত

অঁ হেৰি কেনেকুৱা হ'ব তোমাৰ ৰেইলৱে' এইটো ৰেইলৱে' ষ্টেশ্যনৰ যিটো হেৰিটেজ পাৰ্ক আছে তাত অঁ তাত হ'লে মানে মোৰ কাৰণে ওচৰ হৈ যাব তাৰমানে ঠাইটুকুৰা আৰু ধুনীয়াও তেনেহ'লে অঁ সেইটোৱেই সেইটোৱেই লগৰ বহুত দিনৰ মূৰত লগো পাম সবকে আৰু খোজ কঢ়াও হ'ব অকণমান সেইখিনিত আৰু মোৰ ঘৰৰ পৰাও ওচৰ হয় যে সেইটো কাৰণে মানে হেৰিটেজ পাৰ্কৰ কথাটো ক'লোঁ আৰু কোনোবা লগৰ আৰু লগৰ যদি কাৰোবাক পোৱা তুমি আনিব পাৰা অঁ পালে লৈ আহিবা ঠিকে আছে তেন্তে

তেনেহ'লে এইটোৱেই গধূলি আজি গধূলি ন হ'ব এই চাৰে চাৰিমান বজাত চাৰি চাৰে চাৰি এনেকুৱাত ন অঁ অঁ অঁ আজি আজি গধূলি

ঠিক আছে দিয়া তেন্তে এতিয়া ফোনত কথা নাপাতোঁ আৰু বেছি তাতে লগ পাম যেতিয়া তাতে গোটেইখিনি কথা পাতিম আৰু অলপ সময় ভাল লাগিব অঁ অঁ ঠিক আছে দিয়া অঁ থৈছোঁ দিয়া লগ পাম পিছত